হেল্ল' কলংপাৰ ৰেষ্টুৰেণ্টখন হয়নে হয় হয় মই অলপ আগতে এটা খানা অৰ্ডাৰ দিছিলোঁ মোৰ মই কোনোপধ্যেই আপোনালোকক মানে চি অ ডি দিব নোৱাৰিম মোৰ মানে কেচ নাই হাতত তে যদি অনলাইন কিবা যদি আপোনালোকে যদি কিবা ট্ৰেনজেকচন কৰিব পৰা সুবিধা আছে তেন্তে ক'ব পাৰে হয় মোৰ তাত গুগল পে' আছে হয় হয় নহ'লে উপাই নাই আৰু নহ'লে মানে অৰ্ডাৰটো কেঞ্চেল কৰিব লগা হ'ব পাৰে যদি আপোনালোকৰ তাত যদি তেনেকুৱা সুবিধা আছে যদি অনলাইন পইচাটো দিব পৰা তেতিয়াহ'লে কওঁক